অঁ হেল্ল' অহ খবৰপাতি ভাল আছে বাৰু তোমাৰ অঁ ক'ৰপৰা অঁ জনাই দিব পাৰিম কাঠফুলা খেতি ন তোমাৰ কাঠফুলা খেতিৰ বীজখিনি শুনি আছা বীজখিনি কিনি আনিব লাগিব বজাৰৰপৰা বজাৰৰপৰা কিনি আনি তোমাৰ বাৰীৰ ওচৰতে ক'ৰবাত বুজিছা মাটিত সিঁচি দিব লাগিব সিঁচি দি কিনে খেৰ দি দিবা বীজখিনিৰ ওপৰেদি বুজিছা খেৰ দি পানী দি দিবা পানী দি প্লাষ্টিক এটা দি বান্ধি দিবা আকৌ যাতে ভিতৰত ভিতৰত বাহিৰৰ কোনো বস্তু সোমাব নোৱাৰে তাৰপৰা অকলে গজি যাব পানীটো অলপ বেছিকৈ দিব লাগিব অঁ হৈ যাব বাকী আৰু একো কৰিব নালাগে অঁ অঁ এমাহমান পিছতে হৈ যাব হৈ যাবই অঁ থেংক ধন্যবাদ ঠিক আছে ঠিক